মই মেট্ৰিক পাছ কৰিলোঁ পূব নম্বৰ বালিকা বিদ্যা মন্দিৰৰ পৰা তাৰ পিছত মোৰ কলেজীয়া জীৱন মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা এইখন নলবাৰীত তাত মই হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি তো ডিগ্ৰী পাৰ্ট ওৱানলৈকে পঢ়িলোঁ তেতিয়া ছেম নাছিলে এতিয়া যেনেকৈ ছেম হৈছে তাতে মই পাৰ্ট ওৱানত দিয়া ন'হল পাৰ্ট ওৱানৰ আগে আগে মোৰ বিয়া হ'ল এইখিনিয়ে আৰু চাকৰি মোৰ নাই চাকৰি তেনেকৈ কৰাৰ সুবিধা ন'হল তথাপিতো মই কৰিছিলোঁ বিয়াৰ পিছত মোৰ শহুৰৰ নিজৰ এখন স্কুল আছিল তাত তিনি বছৰ মই কৰিলোঁ কৰি আৰু সেইটো বাদ দিলোঁ এই ল'ৰা ছোৱালী সৰু থাকিল ইহঁতক চোৱা চিতা কৰিব লাগে তাৰ পিছত আৰু মানে তেনেকুৱা ধৰণৰ আৰু মানে শাল চালোঁ বওঁ এইবিলাকো কৰোঁ আৰু উপাৰ্জন মানে আচাৰ চাচাৰ বিক্ৰী কৰি সেইবিলাক মই আৰু উপাৰ্জন দুই এটা কৰোঁ সেইখিনিয়ে মোৰ